আচ্ছা ক'ৰ পৰা কৰিছিলে অঁ আচ্ছা হয় অঁ হয় হয় কওক অঁ আচ্ছা আচ্ছা কোন তাৰিখে আহিব অঁ আচ্ছা অঁ অঁ কেইদিন কেইদিনৰ কাৰণে আপোনালোকৰ প্লেনটো কেইদিনৰ কাৰণে আছিল বা যাব যাব পাৰা যদি জেগা আছে অঁ অঁ আপোনালোকে সেয়া কৰিব পাৰে বৰপেটাৰ পৰা বাছত আহিব পাৰে এতিয়া যিহেতু বৰপেটাৰ পৰা ট্ৰেইন নাই আপোনালোকে এই বৰপেটা ৰ'ডলৈকে আহিব পাৰে আহি কিনে তাৰপৰা ট্ৰেইন লৈ কিনে আহিব পাৰে বা বাছতো আহিব পাৰে অঁ এনেকৈ আহিলেই হ'ল আহি কিনে ইয়াতে অঁ থকাটো নহ্ থকা ব্যৱস্থাটো লাগে নহ্

আচ্ছা ত' আপোনালোকে এক তাৰিখে আহি অঁ এক তাৰিখে আহি আপোনালোকে ইয়াতে থাকিব পাৰে ইয়াতে থকা ব্যৱস্থা আছে হোটেল আছে হোটেলত থাকিব পাৰে তাৰপিছত তাৰে নেক্সট ডে নহয় ওদালগুৰিতে ওদালগুৰিতে থাকিব পাৰে আৰু অঁ আপোনালোকে এক তাৰিখে আহিল আহি কিনে ওদালগুৰিত থাকিল ওদালগুৰিত থাকি কিনে দুই তাৰিখে ভৈৰৱকুণ্ড যাব পাৰে ইয়াৰে পৰা সেয়া পায় অটো চটো পায় এনেকৈ যাব পাৰি আৰু অঁ ইয়াৰে বেছি টাইম নালাগে বিছ মিনিট বিছ মিনিটমানত পাই যাব বিছ পঁচিছ মিনিটমানত বেছি দূৰ নহয় ইয়াৰ পৰা অটো দি যাব যাই কিনে তাতেও থকা ব্যৱস্থা আছে আপুনি এদিন থাকিব পাৰে এদিন থাকি কিনে তাতে অঁ অঁ ৰিজৰ্ট আছে যাতে থাকি কিনে নদীৰ কাষতে ভৈৰৱকুণ্ড নদীৰ কাষতে থা থাকিব পাৰে আৰু তাৰপৰা আপুনি ভূটান যাব পাৰে আৰু অৰুণাচলো যাব পাৰে সেইটো ব্যৱস্থা মানে তাৰে পৰাই হৈ যাব এইটো আমিয়ে কৰি দিম এইটো গোটেইখিনি আমিয়ে কৰি দিম অঁ মানে ইয়াৰে পৰা যাব পাৰে চাব লগাও ভৈৰৱকুণ্ডত ধুনীয়া জাগা আছে মানে ভৈৰৱকুণ্ডত চাব পাৰিব তাৰপিছত শিৱ মন্দিৰ এটাও আছে আৰু এইফালেদি অৰুণাচলো যাব পাৰি অঁ পেকেজতে ইনক্লুড হৈ যাব আপোনালোকে যদি অঁ সেইটো আমি আমিয়ে চাই দিম গোটেইখিনি পেকেজতে ইনক্লুড হৈ যাব আপোনালোক পোন্ধৰজনমান আহিব নহ্ অঁ অঁ নাই নাই অঁ নাই যাব পাৰিব তাৰেপৰা আমিয়ে গোটেইখিনি ব্যৱস্থা কৰি দিম থকা খোৱা মেলা পেকেজতে ইনক্লুড হ'ব গোটেইখিনি আৰু লগতে ওদালগুৰিত অলপমান ফুৰিব পাৰিব অলপ সৰু সুৰা জাগা এনেকৈ অঁ তাৰে পৰা ফূৰি আহি আপোনালোক দুই তাৰিখে গ'ল তাতে দুই তাৰিখে যাই কিনে তাতে দুই তিনি থাকি কিনে চাৰি তাৰিখে ৰিটাৰ্ণ আহিব পাৰে ৰিটাৰ্ণ আহি কিনে চাৰি তাৰিখে ওদালগুৰিত চাই ল'ব যি যি জেগাবিলাক আছে চাৰি তাৰিখে চাই লৈ পাঁচ তাৰিখে ৰিটাৰ্ণ হ'ব পাৰিব তেনেকৈ যাব বিচাৰে আপোনালোক যিমান সোনকালে পাৰে ওলাব পাৰে সিমানে ভাল আপোনালোকে যিমান সোনকালে আহি পায় সিমানে আমাৰ সুবিধা হয় আৰু তেতিয়া সেইদিনা দিনটো ঘূৰিব পৰা যায় অলপ চলপ জেগা এক তাৰিখে আপোনালোকে মুঠতে ওদালগুৰিত থাকিব লাগিব ওদালগুৰিত থাকি দুই তাৰিখে আপোনালোকক লৈ যাম আৰু ভৈৰৱকুণ্ড অঁ ট্ৰেইনতে ট্ৰেইনতে সুবিধা ট্ৰেইনত অঁ ট্ৰেইনতে সুবিধা ট্ৰেইনতে অঁ হোটেলখন বহুত ওচৰতে অঁ ওচৰতে সেইখিনি সেইখিনি আমি আমিয়ে লৈ যাম সেইখিনি আপোনালোকে টেনশ্য়ন ল'ব নালাগে এই আমাৰ ইনক্লুড গোটেইখিনি থাকিব

পিছে আপোনাৰ হৈ গ'ল গোটেই মানে ডাউটছ ক্লিয়াৰ হ'লনে ঠিক আছে আপুনি মোক অঁ সোনকালে জনাব দুই এদিনত আপুনি মোক জনাই দিব তেতিয়াহে মই গোটেইখিনি চাব পাৰিম কেনেকৈ কি কৰোঁ হ'ব অলপ সেইটো মই ক'ম বাৰু আপোনাক মই ডিচকাছ কৰি চাওঁ অলপমান মোৰ ছিনিয়ৰৰ লগত অঁ অঁ দে অঁ